আমাৰ গাঁৱৰ ব্যৱসায় হৈছে হস্ত তাঁত শিল্পৰ মহিলা পুৰুষ সকলোৱে

সকলোৱে হস্ত তাঁত কৰে তাঁত বয় তাত কাপোৰ গামোছা চাদৰ মেখেলা এড়ী চেলেং শ্বল সকলো ধৰণৰ কাপোৰ তৈয়াৰ কৰে আৰু প্ৰতিজন ব্যক্তিৰ চাহ বাগান আছে চাহ বাগানৰ ব্যৱসায় কৰে আৰু খেতি বাতি আমি গাঁৱৰ সকলো মানুহে আমাৰ কৃষিজীৱী বিৱ ব্যৱসায়ী সকলো আৰু হাঁহ কুকুৰা গাহৰি এই ধৰণৰ বস্তু পুহি আত্মনিৰ্ভৰ কৰি আছে আমাৰ ব্যৱসায়িক খেতি সৰিয়হ খেতি কৰে ফুলকবি বন্ধাকবি সেইবোৰ কৰি বিক্ৰী কৰি আত্মনিৰ্ভৰ কৰি আছে আৰু ধান খেতি কৰে আলু আমাৰ বিশেষকৈ আমাৰ ব্যৱসায়ী আমাৰ গাঁৱত বিশেষকৈ ব্যৱসায় হৈছে আমাৰ হস্ত তাঁত হস্ত তাঁত আমাৰ প আমাৰ গাঁৱৰ প্ৰতি ঘৰে ঘৰে দুখন তিনিখনকৈ আমাৰ শাল আছে তাঁত তাঁতশাল আছে তাঁতীশাল আমাৰ পুৰুষ মহিলা সকলো সকলোৱে তাঁত বয় পুৰুষে হওঁক বা মহিলাই হওঁক সকলোৱে কাপোৰ বয় কাপোৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে আমাৰ মেইন ব্যৱসায় হৈছে চাহ বাগান আৰু হস্ত তাঁত কাপোৰ বৈছে বা বাগানত পাত ছিঙি পাত বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে যিসকলে বাগান লগাব পাৰা নাই মাটি বাৰী নাই সেইসকলৰ কম পৰিমাণে মাটি আছে সেইসকলে কম পৰিমাণে কবি আলু লাই সৰিয়হ এইবোৰ খেতি কৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে কিছুমান মানুহে তামোল পাণ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে আমাৰ গাঁৱত ব্যৱসায় ব্যৱসায়ী মানুহ সৰহ সংখ্যক মানুহ ব্যৱসায়ী হাণ্ড্ৰেড মানে এশ শতাংশৰ ভিতৰত আপোনাৰ নিৰান্নব্বৈ শতাংশ মানুহেই আমাৰ ব্যৱসায়ী আমাৰ এক শতাংশহে আমাৰ চৰকাৰী চাকৰিয়াল আছে নিৰান্নব্বৈ শতাংশ মানুহ আপোনাৰ সব ব্যৱসায়ী ব্য়ৱসা ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছে